অঁ এতিয়া মই এইডোখৰতে মোক নমাই দিবা দেই পিছে মোৰ ওচৰততো এতিয়া নগদ নাই এতিয়া কি কৰিম মই তোমাক কোৱাঁ এতিয়া তোমাৰ মই অনলাইন কৰিব বিচাৰিছোঁ ফোন পে' কৰিম নে গুগল পে' কৰিম নে পে' টি এম কৰিম তোমাৰ কোনটো আছে মোক কোৱাঁ আৰু মই তোমাক দি দিম কাৰণ মোৰ ওচৰত কেছ পইচা নাই